মোৰ অঞ্চলৰ প্ৰাথমিক জীৱিকা পুৰা পঢ়া তাৰপিছত বাগান আছে

পৰ্যটকসকলে আহে যেনে বাগানৰ তামোল পাণ আদি নিবলৈ আহে জীৱিকাৰ অধিক জানিবলৈ আহে জানিবলৈ আহে

মোৰ অঞ্চলত বিভিন্ন বিভিন্ন ব্যৱসায় ব্যৱসায়ৰ মানুহবিলাক আছে যেনে কিছুমানে টম টম চলায় কিছুমানে চিলাই চিলাই কৰে কিছুমানে কাপোৰ বয়ে কিছুমানে ফেক্টৰী আছে কিছুমানৰ ধানৰ ব্যৱসায় কৰে কিছুমান কিছুমানে বাগান আছে তামোলৰ ব্যৱসায় কৰে নাৰিকলৰ ব্যৱসায় কৰে বিভিন্ন কৃষি কৃষিৰ আৰু কিছুমানে বয়ন বয়ন শিল্প আছে ভাস্কৰ্য পৰে আৰু ছুপাৰী চুপাৰী কিছুমানে ছুপাৰীৰ ব্যৱসায় কৰে আৰু তামোলৰ নাৰিকলৰ ব্যৱসায় যথেষ্টখিনি আছে আৰু ধানৰ মিল যেনে চিৰাৰ মিল এইবিলাক বিভিন্ন ধৰণৰ ব্যৱসায় মোৰ অঞ্চলত আছে আৰু ভাস্কৰ্য নিৰ্মাণ কৰে আৰু কিছুমান মিস্ত্ৰী ঘৰ নিৰ্মাণ কৰা ঘৰ নিৰ্মাণ কৰা মিস্ত্ৰী বিভিন্ন বিষয়ত মোৰ অঞ্চলৰ মানুহ কাম কৰি থাকে কৃষিৰ বিষয়তো মোৰ অঞ্চলৰ মানুহখিনি যথেষ্ট আগবঢ়া আৰু কৃষি কাম কৰি মানুহবিলাক যথেষ্ট উন্নতি কৰিছে আৰু বিশেষকৈ বিশেষকৈ মোৰ অঞ্চলৰ মানুহখিনি তামোলৰ বাগান যথেষ্টখিনি আছে আৰু তাৰ লগত নাৰিকলৰ ব্যৱসায়ো কৰে নাৰিকল বিক্ৰী কৰি তামোল বিক্ৰী কৰি মানুহখিনিৰ সচ্ছল হোৱাৰ সুবিধা হৈছে আৰু

অধিক সুবিধা হৈছে আৰু প্ৰাথমিক জীৱিকা চহৰৰপৰা পৰ্যটকসকলে আহি আমাৰ এই খেতি এই এই বাগানৰ বস্তুবিলাক নিবলৈ আহে আৰু পৰম্পৰাগতভাৱে জীৱিক জীৱিকাবোৰৰ সুবিধা হৈছে সুবিধাবোৰৰ বিষয়ে আমাক আমি যথেষ্টখিনি সুবিধা হৈছে আৰু জীৱিকাৰ বিষয়ে অধিক জানিবলৈ হ'লে আমি প্ৰথমতে কৃষি কৃষি বিষয়ত অঁ মানে ধান ধানৰপৰা চাউলৰ ব্যৱসায় কৰে আৰু চাউলৰ ব্যৱসায় কৰি মানুহখিনি যথেষ্ট উন্নতি হৈছে আৰু এই এই মানুহখিনিয়ে আগতকে বহুত উন্নতি কৰিছে এই অঞ্চলৰ মানুহখিনিৰ কিছুমানে ৰিক্সা চলায় কিছুমানে অটো চলায় আৰু গাড়ীৰ ব্যৱসায়ো আছে তাৰপিছত ট্ৰাকেৰে মাটি অনা নিয়া শিল শিলৰ ব্যৱসায় আদি এই ইয়াৰ মানুহখিনিয়ে মানে বহুত উন্নতি কৰিছে আৰু আমাৰ এই এই অঞ্চলৰ ঘৰ আদি বনাব লাগিলে এই মানুহখিনিয়ে নিজৰ নিজৰ গাড়ীৰে নিজৰ হেৰিৰে সিহঁতে শিল আদি আনি বালি শিল বালি নিজে নিজৰ হেৰিৰে আনি মানে ঘৰৰ ঘৰৰ ঘৰৰ ব্যৱসায়ী কৰে হৈছে দে